হেল্ল' অঁ বৌ অঁ আছোঁ ঘৰতে ক অঁ চ অম্বুবাচি মেলা চাব অঁ ভাল লাগিব অঁ ভালে হ'ব তেনেকৈ গ'লে ঘৰৰ ঘৰৰ মানুখিনিয়ে অঁ গাড়ী গাড়ী ল'লেতো গাড়ীত ভাল হ'ব সুবিধা অঁ

অঁ অঁ অঁ চাৰিটা সোনকালে সোনকালে ওলাই যাব লাগিব বহুত ভিৰ হয় নহয় বহুত ভিৰ হয় অঁ ৰা

সোনকালে অঁ অঁ অঁ নিলে অঁ চবে মিলি গাড়ী গাড়ীৰ ভাড়াটো গোটেইগিলা মিলাই উঠাই দিলে হ'ল

অঁ একেলগে অঁ গাড়ী ভাড়া কৰি

মেজিক নহ'লে বলেৰ' অঁ অঁ অঁ বলেৰ' অঁ অঁ লৈ গ'লে হ'ল আৰু

অঁ খোৱা লোৱা বানে লৈ লৈ লৈয়ে গ'লে হ'ল লৈ যাবই লাগিব বনাই খান ঘৰত বনাই পেলাই অঁ অঁ লগত লৈ যাব লাগিব অঁ খোৱা বস্তুখিনি পানীখিনি আৰু তাতে গৈ ক'ত ক'ত পাম বহুত ভিৰ হয় পানী চানি পোৱা অসুবিধা দোকানখনত

ঘৰৰ লগত আলোচনা কৰি গোটেইবিলাক মিলে হ'ব

কিমান মিলা মিলাই পেলাই মিলাই গাড়ী লৈ অঁ ঘৰৰে অঁ সোনকালে গ'লে ভাল হ'ব চাৰিটামান বজাত পৰা আৰম্ভ কৰিলে সোনকালে যাই পাব ম যাব পাৰে সোনকালে সোনকালে নগ'লে বহুত ভিৰ হ'ব ভিৰত আৰু ফচি যাম আৰু এনেও গুৱাহাটী যাওঁতে বহুত টাইম লাগি যায় আৰু কামাখ্যা মেলা চলি আছে অঁ ঘৰত আলোচনা কৰোঁ আপুনিও কৰক ময়ো কৰোঁ এনেকৈ মিলাই পেলাই পইচাখিনি উঠাই পেলাই এটা বাজেট কৰি পেলাই গ'লে হ'ল আচ্ছা ঠিক আছে